হয় মই ৰিলচ বনাই বহুতে ভালপাওঁ আৰু মই ৰিলচ চাওঁ বহুত ৰিলচ চাওঁ মই মোৰ ৰিলচ ভিডিঅ' যাৰ চাওঁ মই আইমী বৰুৱাৰ চাওঁ বহুত ধুনীয়া ধুনীয়া ৰিলচ বনায় বহুত ধুনীয়া ধুনীয়া ফটো শ্ব'ট কৰে মোৰ বহুত ভাল লাগে ৰিলচ চায় আৰু মই ৰিলচ নিজেই নাচি নাচি মই নিজে বনাওঁ আৰু মই মজ এপতো ৰিলচ বনাওঁ আৰু ইনষ্টাগ্ৰামতো ৰিলচ বনাওঁ ফেচবুকতো ৰিলচ বনাওঁ মোৰ মানে ৰিলচ বনোৱা একাউণ্ট বহুতে আছে আৰু মই চুমি বৰুৱাৰ ৰিলচ চাওঁ চুমি বৰুৱাৰ গান চাওঁ সেয়া চাই চাই মই নাচি নাচি ৰিলচ বনাওঁ তাৰপিছত মই প্ৰিয়ম পল্লবী বাৰ ডেন্সখিনি চাওঁ বাৰ ৰিলচখিনি চাওঁ বহুত ভাল লাগে মানে নাচখিনি ইমানে ভাল লাগে মই নাচি ইমানে ভালপাওঁ আৰু ৰি ৰিলচ বনাই মই ইমান মানে মই ৰিলচ বনাই বনাই নাচি ভালপাওঁ মানে ৰিলচ ৰিলচ চাই চাই চাই চাই মই মানে দিনডাল মই মানে কটাই দিওঁ আৰু ৰিলচ আকৌ দিপলিনা বাই ইমান ধুনীয়াকৈ ৰিলচ বনাই তাৰপিছত আকৌ মই নগমা নগমাৰ ৰিলচ চাওঁ তাৰপিছত ৰিবা আৰোৰা সুৰভি সমৃদ্ধি কিয়াৰা কিয়াৰাতো ৰিলচ চাই বহুতে মজা লাগে মানে কি ক'ম আৰু আৰু মই চবতচে বেছিকৈ ভালপাওঁ দীপিকা পাদুকন দীপিকা পাদুকনৰ ৰিলচ বহুত ভাল লাগে আৰু তাই যিবিলাক গানত কৰে ভাল লাগে তাৰপিছত জেকুইলিন জেকুইলিনটো মোৰ ফেভৰেট হয় একদম ফেভৰেট মিনচ্ মানে কি ক'ম আৰু জেকুইলিনে ইমান ধুনীয়া ধুনীয়া ৰিলচ বনায় আৰু মই জেকুইলিনৰ একাউণ্টটোৱে চাই থাকোঁ সৰহভাগ নোৰা ফাতেহিও চাওঁ নোৰা ফাতেহিয়ে ইমান ধুনীয়া বেলি ডান্স কৰে বা আগতে ইমান ধুনীয়া ধুনীয়া পাৰফৰ্মেনচ্ কৰিছিলে সেই পাৰফৰ্মেনচ্ কৰাৰ কাৰণে তাই এতিয়া এখন শ্ব'ৰ জাজ হ'ব পাৰে মানে এখন বুলি নহয় বহুত শ্ব'ৰ জাজ হ'ব পাৰে মই বহুত ভালপাওঁ প্ৰিয়ংকা চোপ্ৰাও বহুত ভাল লাগে প্ৰিয়ংকা চোপ্ৰাই ইমান ধুনীয়া ধুনীয়াকৈ মানে মানে ৰিলচ বনায় বা এনেকৈ কৰে আৰু ৰিলচ চিলচ তাৰপিছত প্ৰিয়ংকা চোপ্ৰাৰ যিবিলাক এক্টিং কৰে বহুত ধুনীয়া হয় তাৰপিছত কৃটি শ্বেনন কৃটি শ্বেননৰ গানখিনিটো মই চালে মোৰ মানে বহুতে ভাল লাগি যায় মই দিনটোত পাঁচবাৰমান কৃটি শ্বেননৰ শ্ৱেননৰ মানে ভিডিঅ' চাই থাকোঁ এটা ভিডিঅ'কে তাৰপিছত মই ৰশ্মিকাৰ চাওঁ ৰশ্মিকাটো মোৰ ফেভৰেট হয় মানে ইমান ধুনীয়া এক্টিং কৰে মোৰ এক্টিংখিনি চাই মোৰ বহুত ভাল লাগে আৰু মই চিংগিংও চাওঁ চিংগিং ভিডিঅ' যেতিয়া নেহা কক্কাৰে যেনেকৈ গান গায় মই নেহা কক্কৰৰ গান শুনি বহুত ভালপাওঁ মই সেইবিলাক গানতে নাচি থাকোঁ বা ৰিলচ বনাওঁ তাৰপিছত মই এতিয়া মই মানে কি বুলি ক'ম দা আকাশ থাপা আকাশ থাপাই ইমান ধুনীয়া ডেন্স কৰে আগতে এখন এখন শ্ৱ'ত পাৰ্ফমেনচ্ কৰি আহিছে বহুত ধুনীয়া ধুনীয়াকৈ নাচে বহুত ভাল লাগে আকাশ থাপাৰ ডেন্স তাৰপিছত মই বহুত মানে বহুত ভালপাওঁ মানে আকাশ থাপাৰ ডেন্সখিনি তাৰপিছত আৱেজে নাচে যে আৱেজৰ ডেন্সখিনি মানে ইমানে ভাল লাগে মানে মই কি কম আৰু আবেজৰ ডেন্স চাই চাই মই কিবাহে হৈ যাওগৈ তাৰপিছত মোহন শক্তিকো ভাল লাগে শক্তি আৰু ৰাঘৱ ৰাঘৱে ইমান কমেডি কৰে চাই ভাল লাগে তাৰপিছতে আৰমান মালিকৰ গানো শুনি ভাল লাগে বহুত গান শুনো আৰমান মালিকৰ তাৰপিছত আতিফ আছলামৰ গান গান শুনো তাৰপিছত আনম আনমৰ ৰিলচ চাওঁ ৰিলচ চাওঁ তাৰপিছত চোমিয়াৰ ৰিলচ চাওঁ বহুত ভাল লাগে ৰিলচ চায়ে গৈ থাকোঁ মানে অনবৰতে মই চবকে ফলো কৰি কৰি অনবৰতে খালী ৰিলচ চাওঁ কমেডি চাওঁ কমেডিটো মোৰ ফেভৰেট মানে বহুত ফেভৰেট হয় আৰু কমেডি মই নিজেও কমেডি কৰোঁ আৰু কমেডি চাওঁও ভাল লাগে তাৰপিছত মই ৰিছা চেত্ৰী বেহাৰবাৰী আউট পোষ্ট সিহঁতেও ৰিলচ বনাই বহুত ভাল লাগে সেইবিলাক চাই কৰি তাৰপিছত গুঞ্জনে যে নাচে ঝলকত যে নাচিছিলে ইমান ধুনীয়া লাগে তাই নাচে মই পাৰফৰ্মেনচ চাওঁ ইষ্টাগ্ৰামত দি থাকে মই তাত চাওঁ ৰিলচত চাওঁ তাৰপিছত বহুত ভালে আৰু ৰৌচ বৰদলৈয়ে ইমান ধুনীয়া ধুনীয়া ব্লগ বনায় আৰু ৰিলচ বনায় মোৰ বহুতো ভাল লাগে মানে কিমান ক'ম আৰু পাখি ৰাজবংশী পাখি ৰাজবংশী লখিমপুৰত থাকে যে তাই বহুতে ভাল ৰিলচ বনাই মানে ইমান ধুনীয়াকৈ বনায় তাই গানো শ্ব'টিঙো কৰিছে বহুত ভাল লাগে তাইৰ বস্তুবিলাক চাই হিনা কাশ্যপ হিনা কাশ্যপ গুৱাহাটীতে থাকে আমাৰ ঘৰৰ অকণমান ওচৰৰে বহুতে ভাল লাগে মানে তাইৰো ৰিলচখিনি চাই কিমান মানে মানে দিনডাল তাইৰো ৰিলচ চাওঁ মানে চবৰে ৰিলচ চাই থাকোঁ খালি চবৰে ৰিলচ ভাল লাগে সৌৰভ হাজৰিকাই ইমান ধুনীয়া গানো গায় ধৰ শ্ব'টিঙো কৰে আৰু মানে ৰিলচো বনাই ধুনীয়া ধুনীয়া সেইবিলাক চাই থাকোঁ আৰু ভাল লাগে আৰু বহুত